কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখন নাটক জ্যোতিপ্ৰসাদ আগৰৱালাই ঊনৈছশ পঁচিছ চনত এইখন নাটক লিখা আৰম্ভ কৰিছিল ইংলেণ্ডত আৰু এইখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয়খন নাটক আছিল তেওঁ এইখন নাটকত মানে এইখন নাটক বুৰঞ্জীমূলক নাটকৰ মানে ঠাঁচত মানে এখন কাল্পনিক নাটক আৰু এইখন নাটকত মানে মূল কাহিনী মানে পাঁচটা সোমাই আছে পাঁচটা কাহিনী ইয়াত সোমাই আছে আৰু চৰিত্ৰ বুলি ক'বলৈ গ'লে ইয়াত মুখ্য চৰিত্ৰ ইয়াত মুখ্য মুখ্য আৰু গৌণ চৰিত্ৰৰ সৈতে এই নাটকখনত মুঠ মানে একুৰিত একুৰিতকৈ মানে অধিক চৰিত্ৰ মানে জড়িত হৈ আছে নাটকখনৰ প্ৰতিটো চৰিত্ৰতে মানে এটা এটা বৈশিষ্ট মানে সুকীয়া বৈশিষ্ট লুকাই আছে আৰু নায়ক সুন্দৰ কোঁৱৰে সুন্দৰ কোঁৱৰ হৈছে এটা অতি আধুনিকীকৰণৰ মানে চৰিত্ৰ আৰু এই নাটকখনত মানে প্ৰেমৰ কাহিনীৰ ওপৰত নাটকৰ ওপৰত মানে লোৱা হৈছে আৰু এই নাটকখনত গীত কিছুমান সন্নিৱিষ্ট হৈ আছে মুঠ সাতটা গীত সন্নিৱিষ্ট হৈ আছে সেই গীতকেইটা আছিল এটা গীত কি হৈছে সোণেৰে বা সোণৰে পালেঙত অ' মনেতৰা আৰু বহুতো গীত এই নাটকখনত মানে সন্নিৱিষ্ট হৈ আছে মই এটা কথা এতিয়া উল্লেখ কৰিছো মানে আৰু বহুতো গীত আছে কাহিনীটো আগত কোৱাৰ দৰেমানে কাহিনীটো মুখ্য মানে কাহিনীটো হৈছে প্ৰেমৰ ওপৰত প্ৰেমক লৈ মানে গোটেই কাহিনীটো মানে ৰচা হৈছে মানে কাহিনীটো মানে সৃষ্টি কৰা হৈছে কিছুমান মানে সামাজিক আৰু সামাজিক কাৰণ কাৰণত মানে পৰিণত নাটকত সামৰি লৈছে সামাজিক কাৰণক লৈ মানে এই নাটকখন মানে সামৰি লৈছে সুন্দৰ কোঁৱৰ হৈছে মানে বিবাহৰ উপযুক্ত মানে এজন মানে লঅ ল'ৰা মানে উপযুক্ত মানে বিবাহৰ উপযুক্ত মধ্যযুগৰ এজন মানে ল'ৰা তেওঁৰ এই কা কথাবোৰ সুন্দৰ কোঁৱৰক তেওঁ মানে সুন্দৰ কোঁৱৰে মাকক এই কথাসমূহ কৈছিল মানে প্ৰেমৰ কথালৈ মানে কৈছিল আৰু